মই ৰাতিপুৱা ন বজাত স্কুললৈ যাওঁ স্কুলত ন পোন্ধৰৰ পৰা ক্লাছ আৰম্ভ হয় প্ৰতিদিনাই মোৰ ছটা ক্লাছ কৰোঁ স্কুলত ছটা ক্লাছ কৰি মই দুই বাজি পোন্ধৰ মিনিটৰ স্কুলৰ পৰা আহোঁ ঘৰত আহি দুটা ত্ৰিছত পাওঁহি আৰু দুটা ত্ৰিছৰ পৰা মই দুপৰীয়া আহাৰ গ্ৰহণ কৰি মই অলপ জিৰাওঁ জিৰাই সাঁতোৰৰ বাবে মই চাৰি বজাত মোৰ কাহা আমাৰ ঘৰৰ কাষতে এটা পুখুৰী আছে পুখুৰীটোলৈ যাওঁ প্ৰতিদিনে মই সাঁতোৰত প্ৰায় আধা ঘণ্টাৰ পৰা পঞ্চল্লিছ মিনিট মই দিওঁ এই সময়কণত মই সাঁতোৰৰ সাঁতোৰাৰ আগত মই প্ৰথমে মোৰ সাঁতোৰৰ বাবে যি ড্ৰেছ সেই ড্ৰেছ চেঞ্জ কৰি লওঁ চেঞ্জ কৰি লৈ পেলাই সাঁতুৰিবলৈ আৰম্ভ কৰোঁ সাঁতোৰাৰ আৰম্ভ কৰা প্ৰথমে মই নৰ্মেলি সাঁতুৰি চাওঁ তাৰপিছত মই মোৰ এটা নিৰ্দিষ্ট দূৰত্ব থিৰাং কৰি লৈ সেই দূৰ দূৰত্ব কভাৰ কৰিবলৈ কিমান সময় লাগে তাক মই আৰু প্ৰতিদিনাই মই মোৰ নিজৰ লগত চেলেঞ্জ কৰোঁ আৰু এই চেলেঞ্জটো এইকাৰণে কওঁ যে প্ৰতিদিনাই মই নিজক বিত কৰিব পাৰোঁ নাই যিটো দূৰত্ব থাকে প্ৰায় এশ মিটাৰ এশ মিটাৰ দূৰত্ব প্ৰতিদিনে কভাৰ কৰিবলৈ সাঁতুৰি কভাৰ কৰিবলৈ কিমান সময় লাগে আৰু প্ৰতিদিনে কিমান ছেকেণ্ডকৈ মই কমাব পাৰিছোঁ সেইটো চাওঁ আৰু ইয়াৰ মূলতঃ কাৰণ এটাই যে প্ৰতিযোগীতামূলক এই গোটেই বিষয়বস্তুটো আৰু পৰৱৰ্তী সময়ত মই সাঁতোৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচাৰোঁ সাঁতোৰৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি স্থান নাপালেও সাঁতোৰৰ দ্বাৰা শৰীৰত যথেষ্টখিনি উপকৃত হয় সেই সাঁতোৰতো এটা এক্সেচাইজ হয় এই এক্সেচাইজৰ ফলত আমাৰ শৰীৰত নানান ৰোগ ব্যাধি নাইকিয়া হয় প্ৰথম ৰোগটো হ'ল যে আমাৰ যিখিনি আমাৰ শৰীৰত জইন আছে যিখিনি সাৰৰ জইন সেই জইনখিনি বহুতৰে বিষ হোৱা দেখা যায় আৰু কঁকাল বিষৰ পৰা আদি কৰি ভৰিৰ আঁঠু ঘিলা বিষ যথেষ্টখিনি হোৱা দেখা যায় বৰ্তমান সময়ত এই সকলোখিনি নাইকিয়া নাইকিয়া কৰিবলৈ মূলতঃ এক্সাৰচাইজ হ'ল সাঁতোৰ সাঁতুৰিলে সেই সকলোখিনি নাইকিয়া তাৰ উপৰিও আমাৰ বৰ্তমান সময়ত বহুত মানুহৰ ব্লাড প্ৰেছাৰ হওক চুগাৰৰ সমস্যা হওক এই হাৰ্টৰ প্ৰব্লেম হওক এই সকলোখিনি দেখা যায় এই সকলোখিনিও নাইকিয়া কৰিব পাৰি সাঁতোৰৰ দ্বাৰা সাঁতোৰে ডেইলি যদি সকলো মানুহে পাঁচৰ পৰা দহ মিনিট সাঁতোৰে সেই সাঁতোৰাৰ ফলত এই সকলোখিনি প্ৰায় নাইকিয়া কৰিব পাৰি আৰু ভৱিষ্যত জীৱনৰ শৰীৰটো সুস্থিৰে ৰাখিব পাৰি এই সাঁতোৰ আৰম্ভ কৰিবৰ কাৰণে মানুহে বহুত বস্তুৰ দৰকাৰ নাই ঘৰৰ কাষতে সকলোৱে গাঁৱত প্ৰতিখন গাঁৱত বা প্ৰতিটো অঞ্চলত সকলোৱে প্ৰায় মানুহৰ ঘৰত এটা পুখুৰী থাকেই সেই পুখুৰীত আমি দৈনন্দিন সদায়তো গা ধুৱেই সেই গা ধোৱাত সেই পুখুৰীত গা ধুবলৈ যাব লাগে আৰু অলপ দূৰ সাঁতুৰিবলৈ চেষ্টা কৰিব লাগে যিসকল লোকে সেই সাঁতুৰিব নাজানে নজনা লোকসকলেও এজন গাঁৱৰ বা অঞ্চলৰ এজন অভিজ্ঞ লোকক আনি সেই সাঁতোৰ শিকি লোৱাটো উচিত কাৰণ সেই সাঁতোৰটো এটা এক্সাৰচাইজ হয় আৰু এই এক্সাৰচাইজ কৰিলে আমাৰ সকলোৱে উপকৃত হয় মই প্ৰতিদিনাই প্ৰায় পঞ্চল্লিছ মিনিট সময় এই সাঁতোৰত দিওঁ এই সাঁতোৰ দিয়াৰ ফলত মোৰ বৰ্তমান সময়ত শৰীৰটো যথেষ্ট উন্নতি দেখা পাইছোঁ এই সাঁতোৰ দিবলৈ মোৰ যিহেতু এটা ব্যস্ত প্ৰতিদিনে মই ব্যস্ত থাকোঁ সময় উলিয়াবলৈও সিমানখিনি সক্ষম নহয় তথাপিও মোৰ বিদ্যালয়ৰ পৰা আদি কৰি মই যি বিদ্যালয়ৰ পিছত মই যি টিউশ্যন ক্লাছ কৰোঁ তাৰ মাজতেই সময় উলিয়াই আধা ঘণ্টাৰ পৰা পঞ্চল্লিছ মিনিট প্ৰতিদিনে দিওঁ আৰু ইয়াৰ কাৰণ এটাই যে প্ৰতি ভৱিষ্যতত যাতে মই এটা সাঁতোৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰোঁ লাগিলে ষ্টেট ৱাইজে হওক ডিষ্ট্ৰিক্ট ৱাইজ হওক বা নেশ্যনেল পৰ্য্য়ায়ত এই সাঁতোৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচাৰোঁ আৰু কৰি তাৰ পৰা পদবী পাব বিচাৰোঁ প্ৰতিদিনাই মোৰ বিদ্যালয়ৰ কামৰ পৰা ধৰি ঘৰুৱা কামৰ সেই সকলোখিনিত যথেষ্ট সময় দিবলগীয়া হয় তাৰ মাজত মই প্ৰায় চাৰে তিনিটাৰ পৰা বিয়লি তিনিবাজি ত্ৰিছ মিনিটৰ পিছৰ পৰা মই সাঁতোৰা আৰম্ভ কৰোঁ আৰু এই সাঁতোৰাৰ আৰম্ভ কৰি প্ৰায় চাৰি বাজি পোন্ধৰ মিনিট বা দিনা চাৰি বাজি ত্ৰিছ মিনিটলৈকে মই সেই গাঁৱৰ যি পুখুৰী আছে সেই পুখুৰীতে মই মোৰ সদায় সাঁতোৰ কৰোঁ আৰু তাৰ পৰা আহি মই আকৌ মোৰ দৈনন্দিন কাম কাজত লাগোঁ